ভালেই ভালেই তোৰ কি কৰিছ মইয়ো আছো ক'ত আছ অ'ই সন্ধিয়াকৈ অইলৰ মই আছোয়েই শুন আকৌ কি বুলিকে সন্ধিয়াপে সন্ধিয়াকৈ এপাক সেই অইলৰ পিনে পাৰ্কখনলৈ যামচোন দেই এনেই ইভিনিং ৱাক কৰিবলৈ হেল্ল' অঁ অঁ

ভালেই কৰোঁ এনেই অঁ তই কেতিয়া পাৰিবি এনেই চাৰে তিনিটা চাৰিটা সিমানমানত অঁ মানে অঁ কিনো পিন্ধি যাবি এনেই ট্ৰেক টি চাৰ্ট তই অঁ এনেই বহুত অঁ বহুত দিন যোৱা নাই মই ওলাই যাওঁ বুলি ভাবিছোঁ এনেই ঘৰত থাকি থাকি ব'ৰ লাগি গৈছোঁ একদম কিনো কৰিবি একেৰাহে থাক তাকে বাকী ভাল আৰু অঁ অঁ ঠিক আছে তই মোক হেৰি কল কৰিবি মইয়ো হেৰি ওলাই ল'লে কল কৰিম তোক হেৰি ক'ত লগ কৰিবি তই মোক অঁ অঁ ঠিক আছে ঠিক আছে তাৰপৰা আৰু সেই কাকোন কৰোবাক লগ ধৰিবি নে কি নে তই ময়েই যাম ঠিক আছে ঠিক আছে দে হ'ব বাৰু